ভাৰতবৰ্ষখন ব্ৰিটিছে প্ৰায় দুশ বছৰ কাল ৰাজত্ব কৰিছিল এই দুশ বছৰ কাল ভাৰতত সামাজিক অৰ্থনৈতিক সকলো ক্ষমতা ব্ৰিটিছে হস্তগত কৰিছিল বহুতো ভাৰতীয় নেতাই সময়ে সময়ে ভাৰতৰ স্বাধীনতা আন্দোলৰ কাৰণে আগবাঢ়ি আহিছিল কিন্তু ব্ৰিটিছে তেওঁলোকক কঠোৰ হাতেৰে দমন কৰিছিল শেষত মহাত্মা গান্ধীৰ নেতৃত্বত অহিংস পথেদি ভাৰতৰ স্বাধীনতা কাৰণে আগবাঢ়ি আছিল মহাত্মা গান্ধীৰ অহিংসা নীতিৰে যদিও আন্দোলন আৰম্ভ কৰিছিল তথাপি ব্ৰিটিছে সেই আন্দোলনটো হিংসাত্মক ৰূপ দিয়াৰ কাৰণে চলে কৌশলে চলনা কৰি বহুতো ভাৰতীয় স্বাধীনতা সংগ্ৰামীক জেলত আবদ্ধ কৰি ৰাখিছিল আৰু বহুতক এনেধৰণৰ গুলীয়াই হত্যা কৰিছিল তথাপি মহাত্মা গান্ধীয়ে এই আন্দোলনটো যাতে হিংসাত্মক ৰূপ নলয় তাৰ প্ৰতি চেষ্টা কৰিছিল বহুতো সংগ্ৰামী নেতাই শ্বহীদো হৈছিল তাৰ মাজত আমি বহুতো নাম ক'ব পাৰোঁ যেনেকে আমাৰ অসমৰে গহপুৰ থানাত পতাকা উত্তোলন কৰাৰ কাৰণে কনকলতা মুকুন্দ কাকতি এইবিলাক শ্বহীদ হৈছিল তেনেকে সৰ্বভাৰতীয় পৰ্যায়তো বহুতো নেতা মৃত্যুবৰণ কৰিছিল কিন্তু এই আন্দোলনটোত আমি বহুতো সমস্যাৰ সন্মুখীন হৈ আগবঢ়াই নিয়াৰ কাৰণে আগবাঢ়ি গৈ আছিলোঁ কিন্তু আমি বহুত দিন আন্দোলন কৰিবলগা হৈছিল শেষত মহাত্মা গান্ধী তেখেতে কেইবাবাৰো ফাটেকত কটাব লগা হৈছিল আৰু তাৰ পৰা অহাৰ পিছতহে আন্দোলনটো আকৌ আৰম্ভ কৰিবলগা হৈছিল এনেকে সুদীৰ্ঘ দুশ বছৰ সশ্ৰম আন্দোলন কৰাৰ পিছত আমি ঊনৈছশ সাতচল্লিছ চনত পোন্ধৰ আগষ্টত আমাৰ দেশখন স্বাধীনতা লাভ কৰে এই আন্দোলনত জালিয়ানাবাগৰ হত্যাকাণ্ড বহুতো কৃষক শ্বহীদ হৈছিল আমাৰ অসমতে কৃষক হৈছিল তাতে বহুতো শ্বহীদ হৈছিল যেনেকে আমাৰ ভাৰতৰে আৰু অন্য অন্য ৰাজ্যবিলাকতো এনেধৰণৰ আন্দোলন হৈছিল সেই আন্দোলনত বহুতো আমাৰ নেতা মৃত্যু হৈছিল কাৰাবাস খাটিব লগা হৈছিল যেনেকে জালিয়ানাবাগ তাৰপিছত আমাৰ ধৰ্মৰ কিছু ওপৰত আঘাত কৰি হিন্দু আৰু মুছলমানৰ মাজত তাক সংঘাত সৃষ্টি কৰাৰ কাৰণেও ইংৰাজে চেষ্টা কৰিছিল তাৰপিছত ভাৰতখন স্বাধীনতা দিয়ে যদিও তাত দুটা ভাগত ব্ৰিটিছে ভাৰত আৰু পাকিস্তান ভাগত বিভক্ত কৰি দিলে যাৰ ফলত আমাৰ এতিয়াও আমি অশান্তিত ভোগ কৰিব লগা হৈছে গতিকে ভাৰত আমাৰ অশান্ত ভাৰত আমি আগত যি আছিল এতিয়া নাই এতিয়া আমাৰ ভাৰতখন তিনিটা ভাগত বিভক্ত হৈছে আৰু এই প্ৰতিবেশীবিলাকৰ মাজত আমাৰ যিটো পেচাল ব্ৰিটিছবিলাকে সৃষ্টি কৰি থৈ গৈছিল সেই প্ৰভাৱৰ পৰা আমি আজিও মুক্ত হ'ব পৰা নাই এই আন্দোলনে আমাক স্বাধীনতা দিছে যদিও আমাক ঘৰুৱা কন্দলত ব্ৰিটিছসকলে সোমোৱাই ৰাখি এতিয়া ভাৰতৰ উন্নতিত বহুতো বেমেজালি সৃষ্টি কৰি থৈ গৈছে ধন্যবাদ